ভ্ৰমণ কৰিলে মানুহে বহুতো নজনা কথা শিকিব পাৰে এই কথাটো মই বিশ্বাস কৰোঁ কাৰণ যিহেতু ভ্ৰমণ নকৰিলে একো বিশেষ কথা বহুতো গম পোৱা নাযায় যিহেতু ভ্ৰমণ কৰিলে গম পোৱা যায় কিছু এখন কিছু এডোখৰ নিৰ্দিষ্ট জেগালৈ ভ্ৰমণ কৰিবলৈ গ'লে তাৰ ধৰক তাৰ থলুৱা বস্তুৰপৰা ধৰি খাদ্যৰপৰা ধৰি জনজাতিৰ থকা খোৱাবোৰৰপৰা ধৰি সেই জেগাডখৰ ঐতিহ্যমণ্ডিত বস্তুবোৰৰ কথা বহুতো নজনা কথা জানিবপৰা যায় সেই ক্ষেত্ৰত মই ভাবোঁ ভ্ৰমণ কৰিব লাগে বিভিন্ন এজেগালৈ বুলিয়ে নহয় বিভিন্ন জেগালৈ ভ্ৰমণ কৰিব লাগে সেই ক্ষেত্ৰত ভ্ৰমণ কৰিলে বহুতো জানিবলগীয়া কথা পোৱা যায় চাব পোৱা যায় খাব পোৱা যায় বহুতো নোখোৱা বস্তু খাব পোৱা নেদেখা বস্তু চাব পোৱা যায় নজনা কথা জানিবপৰা যায় এই ক্ষেত্ৰত মই ভাবোঁ ভ্ৰমণে মানুহক বহুতো সহায় কৰে সেইকাৰণে ভ্ৰমণ কৰিব লাগে ভ্ৰমণ কৰিলে আপোনাৰ মনো ভাল থাকে বস্তুবোৰ চাবও পোৱা যায়